হেল্ল' অ মই মৃদুপ্ৰভা শইকীয়াই কৈছোঁ হেৰি মোৰ মানে এটা কথা আছে এই কেইখনমান কিতাপ দৰকাৰ হৈছে অ কিতাপকেইখনৰ নাম কৈ দিছোঁ নৱম শ্ৰেণীৰ সমাজ অধ্যয়ন অসমীয়া আৰু সাধাৰণ বিজ্ঞান আৰু চ'চিয়েলৰ এখন কিতাপ লাগিছিল ভূগোলৰ

সমাজ অধ্যয়ন সমাজ অধ্যয়নৰ ভূগোলৰ পাৰ্টটো তাৰপিছত সাধাৰণ বিজ্ঞান আৰু অংক হয় নেকি কিতাপকেইখন সোনকালে পালে ভাল আৰু

তেনে কিতাপকেইখন আপুনি বান্দোল কৰি থ'লে মোৰ সুবিধা হ'ব অ